অঁ হেল্ল' হয় হয়

অঁ হয় হয় কোনে ক'লে বাৰু হয় কওক অঁ কওচোন আপোনাৰ সমস্যাটোৰ কথা কওক অঁ কাষ্ট চাৰ্টিফিকেট আপোনাৰ ল'ৰাৰ কাৰণে কিমান বয়সৰ ল'ৰা আপোনাৰ সি আপুনি হেৰি কৰিব আপোনাৰ ল'ৰাৰ হয় ল'ৰাৰ আপুনি দুকপি পাছপৰ্ট চাইজৰ ফটো দিব আৰু আপোনালোকৰ লাটৰ যিজন গাওঁবুঢ়া সেই গাওঁবুঢ়াজনৰ পৰা এখন চাৰ্টিফিকেট আনিব লাগিব গাওঁবুঢ়াজনে লিখি দিব যে এইজন মানে নাম আমুক এখেতৰ পিতৃ নাম আমুক নাম মাতৃ নাম আমুক এই তেখেতসকলে জানে গাওঁবুঢ়াই যে তেওঁ যে তেওঁ এই অঞ্চলৰ বা এইখন গাঁৱৰ স্থায়ী বাসিন্দা হয় মই তেওঁলোকৰ পৰিয়ালক ভালকে জানোঁ এনেকে বুলি গাওঁবুঢ়াৰ ওচৰত এখন চাৰ্টিফিকেট থাকে সেইখন আপুনি ল'ব দুকপি পাছপৰ্ট চাইজৰ ফটো ল'ব তাৰপিছতে আপুনি মাটিৰ খাজনা দিয়া শেহতীয়া খাজনা দিয়া খাজনা ৰচিদটো এইকেইটা আপুনি এইকিটা আপুনি লৈ আহিবচোন বাৰু অঁ কিন্তু ল'ৰাজন আমাৰ ওচৰলে নিজেই আহিব লাগিব দেই হয় ল'ৰাজন নিজে আহিব লাগিব হ'লে ভাল আৰু যেনে তেনেহ'লে আমি আমাৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী আছে যেনেকে আমাৰ ফৰ্মেলিটি অবজাৰ্ভ কৰিব লাগে আমি তেনেধৰণে ফৰ্মেলিটি অবজাৰ্ভ কৰিবলে আপোনাক কাষ্ট চাৰ্টিফিকেটখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া কি কি নথি পত্ৰ ন অনলাইন ছিষ্টেমো হয় অনলাইন ছিষ্টেমো হয় আপুনি সেইখিনি চিন্তা কৰিব নালাগে খালি আপুনি মই যিকেইটা ডকুমেণ্টছৰ ক'লোঁ গাঁওবুঢ়াৰ চাৰ্টিফিকেট পাছপৰ্ট চাইজৰ ফটো আৰু আপোনাৰ ধৰক এই মাটিৰ খাজনা হা ইনকাম চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট স্থায়ী বাসিন্দা চাৰ্টিফিকেট এইখিনি লৈ আপুনি আমাৰ ওচলতে আহিলে আমি আপোনাৰ কামখিনি কৰি দিব পাৰিম দেই হ'ব হ'ব দিয়ক